এইত তেৰি হেল্ল' অঁ অঁ অঁ মোৰ গাড়ীখন বেয়া হ'ল আগলৈয়ো যোৱা নাই পিছলৈয়ো যোৱা নাই কেতিয়া আহিব বাৰু আাজিৰেপৰা কিমান অঁ কিমান ল'ব বাৰু অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক আছে চেক কৰি ল'ব বাৰু অঁ অঁ ঠিক আছে বাৰু সোনকালে আহিব অঁ